আপুনি কোনে ক'লে

অঁ ৰুম চাব বিচাৰিছে অঁ অঁ অঁ ৰুম চাব পাৰিব আছে ইয়াতে আপুনি সোমাই আহক নহ'লে আছোঁ মই ভিতৰতে ৰুমৰ এতিয়া বেলেগ বেলেগ ধৰণৰ আছে আপোনাৰ তিনিটা ভাগত পাৰিব আপুনি ষ্টুডেণ্ট নহয় জানো পঢ়ি আছে আপুনি হয় হয় এতিয়া পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে অলপ বাজেট মিলাকৈ পাঁচ হাজাৰমানৰ পৰা পাই যাব আৰু তাৰ সুবিধা লাগিলে আৰু তাৰ ওপৰতো পাব অঁ যদি তুমি এটা বিচৰা অকলে থাকিব বিচৰা সেইটো পাবা আৰু যদি এটাতকৈ বেছি লগত থাকিবও বিচৰা সেইটোও পাবা এতিয়া লগত থাকিলে অকণমান দামটো অলপ এতিয়া যদি অকলে থাকা অকলে থাকিলে তোমাৰ মোটামুটি সাত হাজাৰমান পৰিব আৰু যদি তুমি খোৱা বোৱা পাবা যদি তুমি অকলে থকা তেতিয়া হ'লে সেই একেটা পইচাতে তোমাৰ খোৱা বোৱাও থাকিব সপ্তাহত আমি তিনিদিন মাছ মাংস আৰু কণী থাকে বাকীকেইদিন নিৰামিষ পাবা নাই নাই নাই লাইটৰ বিল পানীৰ বিল সেইবিলাক গোটেইখিনি সেই সাত হাজাৰতে অন্তৰ্ভুক্ত হৈ থাকিব তাৰ কাৰণে আৰু বেলেগকে কোনো পইচা দিবলগীয়া নহয় তুমি সেই সাত হাজাৰৰ ভিতৰতে গোটেইখিনি আহি যাব তুমি চাব বিচৰা তেতিয়া হ'লে এবাৰ আহি চাই যাব পাৰা লগ কৰি আৰু যদি তুমি লগত লগৰ লগত থাকিব বিচাৰা তেতিয়া হ'লে তাৰ কাৰণেও আছে ৰুম তাত অকণমান কমকে পৰিব পইচাটো এতিয়া তোমাৰ কথা তুমি আহি পেলাই চাই যাব পাৰা ৰুমসমূহ সুবিধাখিনি গোটেইখিনিয়ে পাবা মোটামুটি মোটামুটি চৌব্বিছ ঘণ্টাই পানীৰ থাকিব যোগাযোগ আৰু বিজুলী বাতিৰো কোনো নাটনি নহয় থাকিবই প্ৰায় কি ক'লা ল'ৰা মোটামুটি মোটামুটি দহ পোন্ধৰজন মান আছে বাৰ পোন্ধৰজন মান আছে তুমি এটা কাম কৰা আহি পেলাই তুমি এবাৰ চাই যোৱা আছা নহয় বাহিৰতে আহি আহা সোমাই আহা অঁ দিয়া আহা ঠিক আছে অঁ অঁ